অঁ ক'চোন এই এনেই বহি আছোঁ

নাই বাৰু কেলেই অঁ হয় নেকি অঁ তেনেকৈ বিশেষ কাম নাই বাৰু যাব পাৰি অঁ কিহৰ বজাৰ অঁ অঁ হয় নেকি অঁ ঠিক আছে তেতিয়াহ'লে এই মোৰ বাটা পইণ্টৰ ওচৰৰপৰা যে মানে চেণ্ডেল লৈছিলোঁ ছোৱালীজনীলৈ আৰু মোলৈ এই সৰু হ'ল মানে ঘূৰাবগৈ লাগে ঠিক আছে তেতিয়াহ'লে যাম ওলাম তেতিয়াহ'লে অঁ সোমাই আহিম অঁ হয় নেকি কিহৰ বস্তু কি বস্তু অঁ হয় নেকি কিমান অঁ অঁ

অঁ ঠিক আছে তেতিয়াহ'লে অফাৰ দি আছে যদি ময়ো কিনি লৈ আহিম পায় আৰু কি চাবলগীয়া আছেনো তোৰ বেলেগ অঁ অঁ টাউনত চব্জি কেইটামানো ল'ব লাগিব মোৰ পায় চব্জি যিহে দাম ভয়েই লাগে অঁ চব্জিও কেইটামান আনিবলগীয়া আছে ঠিক আছে বাৰু যাম আৰু তেতিয়াহ'লে অঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে আৰু কিবা ছোৱালীজনীলৈ তেতিয়াহ'লে কাপোৰ কেইটামানো চাই আহিব লাগিব ঠিক আছে তেতিয়াহ'লে বিশালত সোমাই কিটচেনৰ চেট লৈ আহিম তেতিয়া প্লেটকেইটা অঁ অঁ ঠিক আছে অঁ কেইটামান বজাত বাৰু দুটামান বজাত ন অঁ ঠিক আছে বাৰু হা অঁ পাৰিম পাৰিম অঁ অঁ ঠিক আছে মই ফোন কৰিব বাৰু এবাৰ তেতিয়াহ'লে যোৱাৰ আগত অঁ যোৱাৰ আগত মই ফোন কৰি দিম দেই অঁ হ'ব